অঁ হেল্লো উবেৰত লাগিছে ন মই জ্যোতিপুৰৰ পৰা কৈছিলোঁ অঁ হয় অঁ মই যোৱা ফি পোন্ধৰ পোন্ধৰ মাৰ্চত মই আপোনালোকৰ সতীশ কুমাৰ তেওঁ মানে তেওঁৰ লগতে গৈছিলোঁ ডিমৌ গৈছিলোঁ আকৌ মই এতিয়া ৰিচেণ্টলি মই যাব লাগে টয়'টা ফৰচুনাৰ কোনোবা এখন গাড়ী হ'ব নেকি আৰু যিহেতু মানে মোৰ লাগেজো আছে লগত আৰু মই সেই সতীশ কুমাৰ যিজনৰ লগত গৈছিলোঁ যোৱাবাৰ তেওঁৰ লগতে যাব বিচাৰিছোঁ যিহেতু তেওঁৰ মানে ব্যৱহাৰটো মই বহুত বেছি ভাল পালোঁ আৰু মই অলৰেডি মই ফিডবেক দিছোঁ তো মই সেই তেওঁৰ লগতে মই যাব বিচাৰিছোঁ যদি পাৰে আপোনালোকে তেওঁকে পঠাই দিয়ক মোৰ জ্যোতিপুৰত ঘৰ মোৰ ঠিক আছে অঁ ঠিক আছে হ'ব আহক মই ৰৈ আছোঁ